যদিও মই ৰেচিপি এটা আশা কৰাৰ দৰে ভালকৈ ওলাই নাহে তেতিয়া মই আকৌ সেইখিনি বস্তু নতুনকৈ বনাবলৈ বনাবলৈ চেষ্টা কৰিম আৰু খাদ্যখিনি নষ্ট হৈ যাব দিব নোৱাৰোঁ কাৰণ মই সেইখিনিও ৰেচিপিটো ভালকৈ বনাম বুলিও আশা কৰিছিলোঁ কিন্তু ৰেচিপিটো বেয়া হৈ গ'ল আৰু সেইখিনি মই ধুনীয়া কৰি ভাল কৰিবলৈ আৰু তাত কিবা কানি বস্তু মিচ দি ৰেচিপিটো ভাল কৰি ভাল হ'বলৈ ভালকৈ ওলাব ভালকৈ বনাব চেষ্টা কৰিম কাৰণ সেই ৰেচিপিটো মই বহুত আশাৰে ভালকৈ বনাম বুলি লৈছিলোঁ কিন্তু ৰেচিপিটো বেয়া হৈ গ'ল আৰু ৰেচিপিটো যিহেতু মই নিজে বেয়া কৰিছিলোঁ তাৰবাবে আকৌ ভালকৈ বনাবলৈ মই নিজেই চেষ্টা কৰিম তথাপিও খাদ্যখিনি নষ্ট হৈ যাব নিদিওঁ বা খাদ্যখিনি তাত মাই মচলা কম হোৱাৰ পৰিবতেও ৰেচিপিটো নষ্ট হৈ যায় কেতিয়াবা কেতিয়াবা বা আলু দাইল এইবিলাক কম হোৱাৰ ফলতো ৰেচিপিটো নষ্ট হৈ যায় আকৌ মই তাত অলপ অলপ বস্তু দি ৰেচিপিটো ভাল কৰিবলৈ নিজে সৃষ্টিৰ ক্ষমতা ব্যৱহাৰ কৰিম